ম'বাইল যোৱাকালি ম'বাইল এটা লৈছিলোঁ সেইটো ভালে পালোঁ বেটেৰী কোৱালিটি ৰেমৰ ক্ষেত্ৰত আদি কৰি সব ভালে পালোঁ মই এনেধৰণৰ সব কামবোৰ ভালেই হৈছে আৰু ভাল লাগিছে মোৰ ম'বাইলটোৰ প্ৰতি